হেল্ল' দাদা হৰাইজন কুইজিনৰ ৰেষ্টোৰেণ্ট হয়নে বাৰু তাত মই যোৱা সাতাইছ তাৰিখে অৰ্ডাৰ দিছিলোঁ কেইটামান সেই অৰ্ডাৰ কেইটাত আপোনাৰ আছিল ভেজ ৰোল পাঁচটা পনিৰ বিৰিয়ানী পাঁচটা আৰু চিকেন বিৰিয়ানী পাঁচটা আছিলে এড্ৰেছটো আছিলে আপোনাৰ এঙাৰখোৱা চাৰিআলিৰ পৰা অলপ সোমাই আহি শিঙিমাৰি বুলি জেগা এটুকুৰাত আছিলে তাত মই যিমানটো সময়ত অৰ্ডাৰকেইটা বিচাৰিছিলোঁ তাতকৈ ঠিক পাঁচ মিনিট সময়তে পাঁচ মিনিট সময়ৰ আগতে আহি মোক অৰ্ডাৰটো ডেলিভাৰ কৰিলেহি এই চিষ্টেমটো আপোনালোকে কেনেদৰে চলাইছে মই নাজানো কিন্তু মোৰ এই চিষ্টেমটো খুব ভাল লাগিছে আৰু যথেষ্ট বিশ্বাসী গতে লাগিছে আৰু মোৰ অৰ্ডাৰটোত আপোনাৰ হৈছিল এহেজাৰ টকা আৰু তাত মোৰ টুৱেণ্টি পাৰ্চেণ্ট ডিক্সাউণ্ট কৰি মোক আপোনাৰ দুশ টকা প্ৰায় ৰেহাই কৰি দিয়া হৈছে আৰু এই চিষ্টেমটো আপোনালোকৰ খুব ভাল লাগিছে মোৰ আৰু সেই সেইবাবে অশেষ ধন্যবাদ আপোনালোকলৈ